বিত্তীয় সমস্যা বা উদ্যোগটোৰ যিকোনো বেলেগ আন আন ধৰণৰ যিখিনি মনোযোগ দিবলগীয়া দৰকাৰী বুলি মই ভাবোঁ যেনেধৰণে ধৰক আমি বৰ্তমান যুগত যোনখিনি আমাৰ প্ৰিণ্ট টেক মানে যিখিনি টেকনলজি আপগ্ৰেডেশ্যন হৈছে সেইখিনিৰপৰা অলপ অসুবিধা পাওঁ আৰু আমি কি কওঁ আৰু ৰেগুলাৰিটি থাকিব লাগে ৰেগুলাৰ হৈ থাকিব লাগে আৰু কি হয় আমি কাষ্টমাৰৰ যিখিনি বস্তু আমি ডেলিভাৰ কৰোঁ সেই ডেলিভাৰ কৰাৰ সময়ত যিখিনি আমি এক্সপেৰিয়েঞ্চেছ পাওঁ কাষ্টমাৰৰ সেইসমূহৰ আমি অলপ গুৰুত্ব প্ৰদান কৰিব লাগে যেনেকৈ ধৰক বৰ্তমান যিখিনি আমাৰ গ্ল'বেলাইজেশ্যন হৈছে বা যিখিনি আমাৰ ডে ট্যু ডে লাইফত বা যিখিনি আমাৰ আজিকালি সহজতেই উপলব্ধ কিছুমান বস্তু থাকে সেইখিনিসমূহেও আমাক কি কৰে বিত্তীয় বা আমাৰ যিখিনি উদ্যোগ সেই উদ্যোগটোলৈ সমস্যা আহি পৰা দেখা যায়